মই আজি ছমাহৰ আগতে যোনটো একুটছেকৰ গ্লুক'মিটাৰ অৰ্থাৎ শৰীৰৰ শৰ্কৰাৰ পৰিমাণ নিৰ্ণয় কৰা যোনটো যন্ত্ৰ লৈছিলোঁ সেইটো মই ব্যৱহাৰ কৰি খুবেই সন্তুষ্ট খুবেই ভাল পাইছোঁ ই অতি কম সময়ৰ ভিতৰতে আমাৰ শৰীৰৰ গ্লুক'জৰ অৰ্থাৎ শৰ্কৰাৰ পৰিমাণ নিৰূপণ কৰি প্ৰায় শুদ্ধকৈ দেখুৱাই আৰু লগতে ইয়াৰ যোনবিলাক তথ্য সেইবিলাক আমি মোবাইলটো সংৰক্ষণ কৰি ৰাখিব পাৰোঁ লগতে ই ব্যৱহাৰ কৰিবলৈ খুবেই ভাল ই ইয়াক আমি মোবাইলৰ চাৰ্জাৰৰ দ্বাৰা আমি চাৰ্জ কৰিব পাৰোঁ আৰু লগতে ই খুব স্বাস্থ্যসন্মত আৰু লগতে যথেষ্ট ব্যৱহাৰ উপযোগী আৰু ইয়াক ব্যৱহাৰ কৰিবলৈ খুবেই সহজ আৰু যিকোনো বয়সৰ ব্যক্তিয়ে ইয়াক ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ লগতে যোনটো আমাৰ শৰীৰত পৰা তেজ উলিয়াবলৈ যোনটো যন্ত্ৰ ইয়াৰ লগত আহে সেইটো ব্যৱহাৰ কৰিবলৈ খুবেই সহজ আৰু যিহেতু আমাৰ দৈনন্দিন জীৱনত এতিয়া খাদ্যভাসৰ কাৰণে মধুমেহ ৰোগ যোনটো আমাৰ সততে হোৱা দেখা যায় এই যন্ত্ৰটোৰ দ্বাৰা আমি জানিব পাৰোঁ যে আমাৰ শৰীৰত শৰ্কৰাৰ পৰিমাণ কিমান যিহেতু শৰ্কৰাৰ পৰিমাণ বাঢ়িলে শৰীৰত মধুমেহ হোৱাৰ মধুমেহ হ'ব পাৰে বা মধুমেহ হোৱাৰ যোনবিলাক লক্ষণ সেইবিলাকে দেখা দিব পাৰে গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে এই যন্ত্ৰটোৰ আমাৰ দৈনন্দিন জীৱনত এটা বয়সৰ পিছত অৰ্থাৎ ত্ৰিছ পঁয়ত্ৰিছ বছৰমানৰ পিছৰ পৰা সকলোৱে ব্যৱহাৰ কৰাতো ভাল যাতে আমি আমাৰ শৰীৰত থকা শৰ্কৰাৰ পৰিমাণ জানিব পাৰোঁ আৰু লগতে আমি সুস্থ সৱল হৈ থাকিব পাৰোঁ গতিকে এই একুছেকৰ ইনষ্টেণ্ট গ্লুক'মিটাৰ অৰ্থাৎ ততা তৎকালীনভাৱে আমি যোনটো ব্যৱহাৰ কৰিব পাৰোঁ প্ৰায় সকলো ঘৰতে থকাটো ভাল বুলি আমি বিশেষকৈ মই বিশ্বাস কৰোঁ